আপুনি যিহেতু নিট পৰীক্ষাটো ক্লিয়াৰ কৰি ডক্তৰী পঢ়ি আছে বৰ্তমান সেই পৰীক্ষাটোৰ কাৰণে নিজকে আপুনি কেনেধৰণে সা সাজু কৰিছিল সেই বিষয়ে আমাক অলপমান জনাওকচোন মই প্ৰথমতে নিট নিটৰ পৰীক্ষা দিম বুলি ভবাই নাছিলোঁ সৰুৰে পৰা যিহেতু মানে মই সৰুত পৰা মানে পঢ়াত ঠিকেই আছিলোঁ তাৰপিছত যেনেকৈ যেনেকৈ অলপ ডাঙৰ হৈ আহিলোঁ মানে ঘৰৰ মানুহেও নাইবা মোৰো মানে চিকিৎসকৰ প্ৰতি অলপ হেৰিটো বাঢ়িলে মোৰ হেঁপাহটো বাঢ়িলে সেইকাৰণে লাহে লাহে মানে ময়ো মানে পৰীক্ষাটোৰ বিষয়ে অলপমান কেনেকৈ কি হয় পৰীক্ষা কি হয় কিমান মাৰ্কছ লাগে এইবিলাক অলপ ময়ো চালোঁ মানে গুগল কৰি চালোঁ নাইবা বেলেগ আগৰ কোনোবা যদি ডাঙৰ মানুহক সুধিলোঁ কেনেকৈ কি হয় তাৰপিছত মই মানে টেনৰ পৰীক্ষাটো ভাল হ'ল টেনৰ পৰীক্ষা তাৰপিছত টুৱেলভৰ পৰীক্ষাটো মানে ভালেই হ'ল তাৰপিছত মই ভাবিলোঁ কি মানে নিজেতো ইমানখিনি কৰিব পৰা নাযাব সেইকাৰণে মই কোচিং এটাই ল'ব লাগিব সেইকাৰণে মই নলবাৰীৰ পৰা গুৱাহাটীত মানে কোচিং ল'বৰ কাৰণে আহিলোঁ ইয়াতে গুৱাহাটীততো আমাৰ কোনো মানে হেৰি নাই সেইটো কাৰণে মই এটা হছ পি পিজিত এটা ল'লোঁ লৈ তাতে মানে গুৱাহাটীত কোচিং আৰম্ভ কৰিলোঁ তাৰপিছত ইয়াতে গুৱাহাটীত পঢ়াৰ পিছত মাজতে পঢ়ি থকাৰ সময়ত মানে বহুত অসুবিধাও হৈছিল মাজতে এনেকুৱা লাগে পাম নে নেপাম মানুহে বহুত কথা কয় কি মানে ইমান গাঁৱৰ পৰা আহি ইমান ডাঙৰ পৰীক্ষা এটাত পাছ কৰিব পাৰিব নেকি এইবিলাক কথাও হয় কিন্তু সদায় মানে মই নিজকে মানে পাৰি মই যে পাৰিম এইটো মানে ভাবি থৈছিলোঁ আৰু ঘৰৰ মানুহেও মানে সদায় ঘৰৰ মানুহৰ লগত কথা পতা যায় সিহঁতে সদায় উৎসাহ দিয়ে মোক মই যে পাৰিম সেইটো মানে সেনেকৈ সেনেকৈ পঢ়ি পঢ়ি লাষ্টত মানে মই পৰীক্ষাটোত সফল হ'লোঁ তাৰমানে আজি মই এতিয়া এই গুৱাহাটী বিশ্ৱ গুৱাহাটী মেডিকেল কলেজত পঢ়ি আছোঁ